মই পোহনীয়া জন্তু ভাল পাওঁ সৰুতে আমি যেতিয়া গাঁৱত আছিলোঁ গাঁৱত থকোঁতে গৰু আছিল আমাৰ ঘৰত কেইজনীমান গৰু মই ৰাতিপুৱা উঠিয়েই সিহঁতক গোবৰ এইচব এইবিলাক চাফা কৰোঁ চাফা কৰি সিহঁতক দানা দিওঁ দানা দি উঠি গাই খীৰাওঁ গাই খীৰোৱাৰ পিছত পিতাৰ লগত লগ লাগি গাই খীৰাওঁ গাই খীৰোৱা হোৱাৰ পাছত তেওঁলোকক এৰাল দি আহোঁ পথাৰত গৈ দুপৰীয়া স্কুলৰ পৰা আহি চৰাবলৈ যাওঁ স্কুলৰ পৰা অলপ জিৰাই গৰু চৰাবলৈ যাওঁ লৈ যায় গধূলি আহি সিহঁতক ধোঁৱা দিওঁ ধোঁৱা চোঁৱা দি আপোনাৰ ঘাঁহ কাটি আনো ঘাঁহ কাটি আনি আৰু গধূলি দানা দিওঁ দানা দি ধুনীয়াকৈ গোহালিত থৈ দিওঁ এনেকৈ বহুত বছৰ আমাৰ ঘৰত গৰু আছিল গৰু পোৱালি যেতিয়া দমৰা পোৱালি হয় ডাঙৰ হ'লে বিক্ৰী কৰোঁ আৰু ইজনি সিজনিৰ পৰা বহুকেইজনি গাই হৈছিল আমি গাখীৰ বিক্ৰী কৰা নাছিলোঁ কিন্তু কোনোদিন আমি ঘৰতে গাখীৰ দৈ ঘিঁউ এইবিলাক ঘৰৰ গৰুৰ পৰা খাইছিলোঁ তাৰপিছত মই যেতিয়া চাকৰি কৰিব আহোঁ গুৱাহাটীত গুৱাহাটীতো মই গৰু পাঁচ ছয় বছৰ ৰাখিছিলোঁ মই ইয়াতে নিজেই খীৰাইছিলোঁ নিজে ৰাতিপুৱা উঠি ঘাঁহ কাটিছিলোঁ ঘাঁহ কাটি আনি মই গৰু খীৰাই গাখীৰ খাইছিলোঁ আৰু বহুতকে গাখীৰ ভগাই দিছিলোঁ ঘিঁউ বনাইছিলোঁ ইয়াত তাৰপিছত ইয়াত মানে কংক্ৰিটৰ বিল্ডিং হৈ গ'ল ইয়াত মানে গৰুক ঘাঁহ দিয়া দিগদাৰ হয় ঘাঁহ নাপায় আৰু কাটিবও সময় নাপায় গতিকে মই গৰু বিক্ৰী কৰি দি গৰু বাদ দি তাৰ সলনি মই পোহিবলৈ কুকুৰ এটা পোহিলোঁ কুকুৰটোৰ নাম চিম্পু সি আজি বহুত বছৰ ধৰি মোৰ লগৰী হৈ আছে কেতিয়াবা বাহিৰৰ পৰা গ'লে দৰ্জাখনত সি ৰখি থাকে আমি খোৱা বস্তু নৰ্মেল খানা দিওঁ তাক আমি যি খাওঁ তাক সেয়ে দিওঁ সি খুব সন্তুষ্ট মনে খায় আৰু ঘৰতে থাকে ঘৰৰ ৰখীয়াৰ নিচিনাও হয় সি কাকো কেতিয়াও কামোৰা নাই তাক ইনজেকচন দিওঁ চব প্ৰতিপালন কৰি আছোঁ ঠিকে ঠিকে তাৰ যেতিয়া এই বেমাৰ আজাৰ হ'লে ওচৰতে ভেটেৰীনেৰী ডক্তৰ আছে আৰু ক্লিনিক আছে ক্লিনিকত লৈ যাওঁ লৈ যাই তাক চিকিৎসা কৰাওঁ তাক খোৱা বস্তু ভিটামিন চিটামিন চব দিওঁ পেলুৰ ঔষধ দিওঁ ই ধুনীয়াকৈ আছে ই প্ৰায় চাৰি বছৰীয়া হ'ল ই চাৰি পাঁচ বছৰীয়া হ'ল গতিকে এতিয়া গুৱাহাটীত গৰু ৰখাটো সম্ভৱ নহয় প্ৰফেচনেলী গৰু ৰাখিব লাগে গতিকে গৰু ৰখাটো সম্ভৱ নহয় গৰুৰ সলনি ইয়াক পায় মোটামুটি জন্তুৰ প্ৰীতিটো মোৰ সম্পূৰ্ণ হৈছে গতিকে গতিকে ঘৰৰ ল'ৰা ছোৱালী মিলি চবেই তাক মৰম কৰে